মই নাপটোলৰ পৰা হাতেৰে ব্যৱহাৰ কৰিব পৰা এটা মিক্সি আনিছিলোঁ মানে তাতে কোনো কাৰেণ্টৰ প্ৰয়োজন নহয় হাতেৰে এনেই হেঁচা দি দি এডাল দীঘলকৈ এডাল লাঠি এডাল থাকে তাতে হেঁচা দি দি ব্যৱহাৰ কৰিলেই হয় আৰু সেই বস্তুটো মই ব্যৱহাৰ কৰি খুবেই মোৰ ভাল লাগিছে কাৰণ প্ৰথম কথা যিহেতু তাতে কাৰেণ্টৰ কোনো প্ৰয়োজন নহয় সেই গতিকে আমি কাৰেণ্ট নাথাকিলেও যদি কিবা বনাবলগীয়া থাকে তেতিয়া বৰ বিশেষ অসুবিধা নহয় আৰু দ্বিতীয়তে ইমান মিহি মিহিকৈ আমি কেতিয়াবা কিবা বস্তু কাটিবলগীয়া হ'লে অলপমান আমাৰ কষ্টই হয় বিশেষকৈ ধৰক জলকীয়া বা মটৰ তেনেকুৱা ধৰণৰ বস্তুবিলাক অলপমান সৰু সৰুকৈ কাটিবলৈ আমাৰ অকণমান দিগদাৰী হয় হাতেৰে কটাৰীখনেৰে সৈতে বা ছুৰীখনেৰে সৈতে গতিকে এই হাতেৰে ব্যৱহাৰ কৰিব পৰা যোনটো মিক্সি মই আনিছোঁ বুলি কৈছোঁ এইটো এই মিক্সিটোৰ জৰিয়তে খুব সহজে অতি সোনকালে বচ কামখিনি হৈ যায় নিমিষতে কামখিনি হৈ যায় আৰু বস্তুখিনিও বৰ ধুনীয়াকৈ কাটিব পাৰোঁ এই মিক্সিটো ব্যৱহাৰ কৰি পেলাই আৰু যিহেতু চালাড তালাড আমি মানুহে খাই আমি বহুতেই ভাল পাওঁ গতিকে কম সময়তে অকণমান যিকোনো বস্তু আমি ধুনীয়াকৈ কাটি পেলাই তাতে বনাই দিলেই হ'ল গতিকে মই এই বস্তুটো কিনি পেলাই মই ভাবোঁ মোৰ খুব সময়ো মোৰ মই বেছি কাটিবলগীয়া নহয় আৰু লগতে সময় কটোৱাতকৈ বেছি মোৰ কাৰেণ্টৰ বহুত মই মানে কাৰেন্টৰ কাৰেণ্ট ৰখাব হেৰি কৰিব পাৰিছোঁ মানে বৰ বিশেষ মই ব্যৱহাৰ নকৰাকৈ মই হেৰি হাতেৰেও নকটাকৈ মোৰ হাত ছাট কটাৰো বহুতখিনি আগতকৈ কমি গৈছে আঙুলি কটা বিশেষকৈ কাৰণ এইবিলাক খুব মিহি মিহিকৈ কাটিলে আমাৰ বহুতবাৰ আমি দেখিছোঁ যে আমাৰ আঙুলি চাঙুলি কাটি যায় গতিকে সেইবিলাকো বহুতখিনি মোৰ কমিছে আগতকৈ গতিকে মই এই বস্তুটো ব্যৱহাৰ কৰি মই খুবেই মই সুখী আৰু মোৰ খুব কম সময়তে কামখিনি হৈ যায় আৰু যি কিবা কাটিবলগীয়া থাকে মই খুব ধুনীয়াকৈ সৰু সৰুকৈ কাটিব পাৰোঁ এই মিক্সিটোৰ ব্যৱহাৰ কৰি পেলাই গতিকে মই এই বস্তুটো কিনি নাপতোলৰ পৰা মই খুবেই সুখী